নদীৰ পাৰলৈ ফুৰিবলৈ গৈ মানুহে মানুহে নদীৰ পাৰটো লেতেৰা কৰি ৰাখিব নালাগে চাফ চিকুণ কৰি ৰাখিবলৈ হ'লে মানুহে ফুৰি চাকি এই চিপছৰ পেকেট বা পানীৰ বটল অন্যান্য জাবৰ জোথৰ পেলাই লেতেৰা কৰিব নালাগে পানী নৈৰ পানীৰ প্ৰদূষণ হয় আৰু মানুহে সেই পানীকে কেতিয়াবা খাব খোৱা বোৱা কৰে গা ধোৱে নৈপৰীয়া মানুহে গতিকে মানুহে নৈ সদায় চাফ চিকুণ কৰি ৰাখিবলৈ মানুহে নিজে যত্ন কৰিব লাগে ফুৰিবলৈ গৈ পিকনিক খালেও মানুহে জাবৰ জোথৰবিলাক ডাষ্টবিনত ভৰাই আনি ক'ৰবাত নিৰ্দিষ্ট ঠাইত ক'ৰবাত ডাঙৰ ডাষ্টবিনত পেলাই থৈ আহিব লাগে সেয়ে মোৰ অনুৰোধ